হেল্ল' অ অ তুমি এতিয়া হেৰি লাইনতে আছানে তুমি গাড়ী ভাড়াতে আছানে ঘৰ ঘৰলৈ আহিলা ওম মোৰ মুঠতে হেৰি সন্ধিয়ালৈ এঠাইত যাব লগীয়া আছিলে তুমি এতিয়া ৰাতি যোৱানে নোযোৱা ভাড়া মাৰিবলৈ বৰ বেছি দূৰ নাযাওঁ অলপ হেৰি এই যে কাছমাৰী কাছমাৰীত মোৰ বিয়া এখন আছিল বিয়াৰ কাৰণে মোৰ যাবলগীয়া বিয়া আছিল তাত ঘূৰিম বেছি দেৰি নহয় বিয়া খোৱা আৰু তাতে অকণমান সময় বাৰু থকা যেনে সন্ধিয়াত যোৱা লগে লগে বাৰু দহটামান বাজিব চাগৈ অহালৈও তেনেকুৱা সময় অ মোৰ গোটেই পৰিয়ালটোৱে যাব গোটেই ফেমিলি পৰিয়ালটোৱে যাব অ মোৰ গোটেই পৰিয়ালটো অ তেনেকৈ পাৰি

অ হয় অ ঠিক অছে নহ'লে তুমি সময়ত ওলাই আহিবা অ কোৱাচোন অ অ তুমি অ খবৰটো মোক দিবা পাছত নহ'লে মই বেলেগত হেৰি কৰিম

ও অ ঠিকে আছে বাৰু অ যদি তুমি নোৱাৰা তুমি কথাটো মোক আগতীয়াকৈ জনাই দিবা মই বেলেগত আকৌ ঠিক কৰিব পাৰিম

অ অ অ ঠিক আছে অ